আজি পৃথিৱী অসমীয়া ভাষাৰ ভাষীসকলে বহুতো প্ৰত্যাহ্বান সন্মুখীন হৈছে কাৰণ চি বি এছ চি ইয়ে বৰ্ডবোৰ স্কুলবোৰত অসমীয়া ভাষাটো বিষয় হিচাপে গণ্য নকৰে কেন্দ্ৰীয় বিদ্যালয়ত বোৰত অসমীয়া বিষয় নাই হিন্দি আৰু ইংলিছ সংস্কৃতি এইবোৰ মেইন বিষয় হিচাপে লৈছে কেন্দ্ৰীয় বিদ্যালয়বোৰত বহুতো আমাৰ অসমীয়া ল'ৰা ছোৱালী পঢ়া আছে অসমীয়া ল'ৰা ছোৱালীবোৰ হিন্দি ক'ব বিচাৰে আৰু মাজে মাজে ইংলিছ দুই এটা কয় কিন্তু অসমীয়া ক'ব নিবিচাৰে উদাহৰণ হিচাপে মোৰ ওচৰত থকা ল'ৰা ছোৱালীবোৰ হিন্দি কথাহে কয় আগৰ দিনত ধনীসকলেহে ল'ৰা ছোৱালীক ইংলিছ স্কুল পঠিয়াইছিল আজিকালি দিনত দিন হাজিৰা কৰা মজদুৰ এটাও ইংলিছ স্কুলত ল'ৰা ছোৱালী নপঠিয়ালে মাক দেউতাকে সুখ অনুভৱ নকৰে সেইকাৰণে অসমীয়া ল'ৰা ছোৱালীবোৰে অসমীয়া কথা ক'ব নোৱাৰে তাৰ ওপৰত অসমীয়া ভাষীস সকলে প্ৰত্যাহ্বান সন্মুখীন হৈছে